আমাৰ অঞ্চলত পানীয় দ্ৰব্য এবিধ খাদ্য আছে যিটো সচৰাচৰ ঘৰতে বনোৱা হয় চাউলৰ পৰা বনোৱা হয় আৰু বনৌষধি বনৰ গছৰ হাবিৰ পৰা আনি কিছুমান পাত খুন্দি সংমিশ্ৰণ কৰি সেই দৰৱ বনোৱা হয় আৰু দৰৱটোৱেই ভাত চাউলখিনি সিজাই লৈ তাত দৰৱটো মিহলাই এসপ্তাহ তিনিদিন চাৰিদিন কৰি ৰখা হয় আৰু বেছিদিন থকা দৰৱ বস্তুখিনি শেষত এ আমি বহুতে বেলেগ ধৰণে কয় কিছু লোকে সাঁজ বুলি কয় কিছুমানে মত কিছুমানে আকৌ ৰহীটো আচলতে ভাল ধৰণে ওলায় এ আপোনাৰ তাৰ পৰা যিটো পানী নিজৰি ওলায়

এগিলাচেই আপোনাৰ আজিৰ তাৰিখত বিলাতী সুৰাৰ বিলাতী সুৰাৰ যি এ এবটল বা তিনিশ পসত্তৰ গ্ৰামৰ যি আপোনাৰ নিচা ধৰিব তাতোতকৈ অধিক নিচা ধৰাৰো আমাৰ ইয়াত স্থল আছে সেই এগিলাচ আপোনাৰ সাঁজে বা ৰহী সাঁজে

আমাৰ অসমত বসবাস কৰা বহু লোকে বহু প্ৰজাতি আচলতে তেওঁলোকে ধৰ্মীয় অনুষ্ঠানৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ঘৰুৱা খাদ্য হিচাপে ব্যৱহাৰ কৰে প্ৰথমতে আহোমসকলে এই খাদ্যটো তেওঁলোকে ঘৰতে খাবৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰি লৈছিল চাউল সিজাই লৈ দৰৱসমূহ সংগ্ৰহ কৰি হাবিৰ পৰা সংগ্ৰহ কৰি আনি আপোনাৰ সাঁজ প্ৰস্তুত কৰিছিল তাৰপিছতে মেচিং মিচিংসকলেও এই সাঁজসমূহ প্ৰস্তুত কৰি তেওঁলোকে ধৰ্মীয় কামতো ব্যৱহাৰ কৰিছিল তেওঁলোকে যি আমাৰ জাতি এটা আছে মিচিং সম্প্ৰদায় সেই মিচিং সম্প্ৰদায় আলি আই লৃগাং নামৰ এটা উৎসৱ আছে সেই উৎসৱতে আলি আই লৃগাঙতেই এই সাঁজ তেওঁলোকে ধৰ্মীয় পানীয় হিচাপে ব্যৱহাৰ কৰে তাৰোপৰি আমাৰ বহু লোক আছে কোঁচসকলেও আগতে পূৰ্বতে কোঁচসকলেও এই সাঁজ ব্যৱহাৰ কৰিছিল কছাৰীসকলেও সাঁজসমূহ ব্যৱহাৰ কৰে তেওঁলোকৰ ধৰ্মৰ ৰীতি নীতি অনুসৰি প্ৰত্যেকটো জাতিয়ে কোঁচে কৰিছে সোণোৱাল কছাৰীয়ে কৰে মিচিঙে কৰে ৰাভাসকলেও কৰে আহোমসকলেও কৰে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে এই সাঁজ পানীটো সাঁজ পানী বুলি কয় সাঁজ পানীটো আচলতে ব্যৱহাৰ কৰে ধৰ্মীয় কামতো ব্যৱহাৰ কৰে ঘৰুৱা থলুৱা খাদ্য হিচাপেও ব্যৱহাৰ কৰে সকলো কষ্ট কৰি অহাৰ পাছত এই সাঁজ অকণমান খাই দিয়াৰ লগে লগেই মানুহজনৰ কষ্টখিনিৰ অৱসান ঘটে গতিকে সেইকাৰণে আচলতে ঘৰতে থাকি এই খাদ্যসমূহ প্ৰস্তুত কৰি এ আহোম দিনৰ পৰা আহোমৰ স্বৰ্গদেউ চুকাফা দিনৰ পৰা এই পানীয় দ্ৰব্যখিনি ব্যৱহাৰ কৰিছিল তাৰোপৰি আৰু এবিধ গছ আছিল সেই গছৰ পৰাই টাৰি গছ টাৰিগছৰ পৰা মানুহে টাৰি নিচাযুক্ত দ্ৰব্য পানীয় দ্ৰব্য হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ তেওঁলোকে উলিয়াই লৈছিল আৰু এই অঞ্চল বিশেষেহে আচলতে গছসমূহ পোৱা গৈছিল আৰু সেই অঞ্চল বিশেষকৈ ৰাইজে গছজোপাক ফুটা কৰি কেইবাদিনৰ কাৰণে তাত আচলতে পানীটো জহি জহি গছজোপাৰ পৰা ওলায় আৰু ওলোৱাৰ পিছত তলত পাত্ৰ এটা পাতি থয় পাতি থোৱাৰ পাছতেই এই ৰাইজে সমিল মিলে ভাগ বিতৰণ কৰি খায় আমাৰ এই পানীয় খাদ্যসমূহ সাঁজ পানীটো ইতিমধ্যে বিভিন্ন বিপণীসমূহত আমাৰ যিবোৰ মেলা বহে সেই মেলাসমূহতো তেওঁলোকে এই

আমাৰ ইয়াত স্থল আছে সাঁজে মানুহৰ শাৰীৰিক গঠন প্ৰক্ৰিয়া নৰ ইতিবাচক সহায়হে জনায় ইয়াৰ কোনো এ সাঁজে সাঁজৰ পৰা হ'বলগীয়া কোনো ঘটনা বা হ'বলগীয়া কোনো এ ব্যাধি সাঁজে সাঁজপানীয়ে আচলতে মানুহৰ জীৱনশৈলীটো আ স্বাস্থ্যশৈলীটো সুন্দৰ আৰু সুঠাম কৰি তোলা তাৰোপৰি আমি বিভিন্ন জনগোষ্ঠীৰ ধৰ্মীয় যিসমূহ ধৰ্মীয় যিসমূহ অনুষ্ঠানত কৰ্ম লগাই সাঁজপানীখিনি সেই সাঁজপানীখিনি এটা নীতি নিয়মৰ মাজেৰে ভকত য'ত এ আগবঢ়াই দিয়ে তলত এখিলা কলপাত আৰু বাতি এটা কাঁহৰ বাতিত পাত্ৰত সেই থৈ তেওঁলোকে নীতি নিয়ম কৰে ওপৰত পাত এখিলা থৈ নীতি নিয়ম কৰে আৰু তাত সাঁতোলা নামৰ এজন ব্যক্তি থাকে সাঁতোলাজনে সেই ডাঙৰ হাতীখোজীয়া বাতিটোত খাই এৰি দিয়ে আৰু সকলো আয়তী আয়ে আহি পেলাই সেই সাঁজপানীখিনি সকলো ভকতকে এ খাবৰ বা কাৰণে ব্যৱস্থা কৰি দিয়ে তেনে ৰ নীতি পৰম্পৰাৰ আচলতে এই সাঁজ সাঁজপানীটো ব্যৱহাৰ কৰা হয় অসমত আৰু মই ভাবোঁ অসমৰ এই সাঁজপানীয়ে সমগ্ৰ বিশ্বতে এক স্থা বিভিন্ন ধৰণৰ পৰ্যটক বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল অকল আহি এই সাঁজপানীসমূহ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ ইতিমধ্যে এইসমূহ সাঁজপানী ব্যৱহাৰ কৰে থাইলেণ্ডৰ ব্যক্তিসকলে আহি পেলাই অসমত সাঁজপানীখিনি খাবৰ কাৰণে প্ৰয়াস কৰে চেষ্টা কৰে তেওঁলোকে সেই পানীখিনিৰ প্ৰতি বা সাঁজ সাঁজৰ কাৰণে তেওঁলোকে দুৰ্বাৰ হেঁপাহ থাকে আমি তাৰ সমান্তৰালভাৱে আৰু এটা কথা ক'ব বিচাৰোঁ যে ছাই মদ এটাও আমাৰ মাজত থাকে যে ছাই মদখিনি কি কৰে আমাৰ যিহেতু অসমখন কৃষিভূমি ধান খেতিৰ ওপৰতেই বেছি এ গুৰুত্বপূৰ্ণ ঠাই থাকে এই ধান মৰাৰ পাছত

পুৰি পেলাই ছাই কৰে ছাই কৰাৰ পাছত তাত বনৌষধি সাঁজ যেনেধৰণে প্ৰস্তুত কৰে বনৌষধৰ পৰা তেনেধৰণৰ সেই বনৌষধিসমূহ আনি সেই ছাই মদৰ লগত চাউলৰ লগতে তেওঁলোকে সিজাই আকৌ ছাইখিনিৰ লগত দিয়ে এটা চাকনি থাকে পাত্ৰ থাকে ডাঙৰ পাত্ৰ এটা থাকে ছাইখিনি তাত থাকে তাৰপৰা ওপৰত পানী ঢালি থাকে তললৈ পানীখিনি বৈ যায় টুপুৰ টুপুৰকৈ পৰে আৰু সেই ছাই সেইখিনি তাৰপৰা আপোনাৰ পানীয় দ্ৰব্য

ঠাইত বিপদ টাইমত হিচাপে আমি বিক্ৰীৰ ব্যৱস্থা কৰোঁ আৰু অসমত বসবাস কৰা বিবে বিশেষকৈ মিচিং লোকসকলে এই ছাই মদটো ব্যৱহাৰ কৰে ছাই মদৰ জৰিয়তেও কোনো ধৰণৰ আমাৰ দেহত মানৱ দেহত কোনো ধৰণৰ অপকাৰ অপকাৰ নকৰে ই

ই সহায়হে কৰে গতিকে ছাই মদৰ ছাই মদৰ কা ৰং বৰণটো হ'ব কিছু

এ যেনেধৰণে বিলঙনিৰ পৰা আৰম্ভ কৰি বিলঙনি বুলি এবিধ আমাৰ ইয়াত সচৰাচৰতে কোৱা হয় গতিকে বিলঙনি তাৰপিছতে আপোনাৰ বনৌষধি কেইবা প্ৰকাৰৰ গছ আৰু চাউলৰ লগত খুন্দি পিঠা খুন্দি তাত মুঠি মুঠি বনোৱা হয় আৰু সেই মিঠৈখিনিৰ সেই ভাতৰ লগত সিজাই তাত তেওঁলোকে কেইবাদিনো ৰাখে ৰাখি থোৱাৰ পাছত ছাই মদৰ লগত ছাইখিনি পুৰে ছাইখিনিৰ লগত মিহলাই কৰি ওপৰত পানী ঢালি এই ছাই মদৰ প্ৰস্তুত কৰে গতিকে আমি আমাৰ অসমত

বিপণীসমূহত এই পানীয় দ্ৰব্যসমূহ বিশেষকৈ এ বিশেষকৈ উৎসৱ পাৰ্বণতহে আচলতে বেছিকৈ বিক্ৰী কৰা হয় বা উৎসৱ পাৰ্বণতহে মানুহৰ ঘৰে ঘৰে আচলতে এই দ্ৰব্যসমূহ ওলায়

আপোনাৰ বিশেষ বিশেষ ভাবিহে আচলতে সেইসমূহ দ্ৰব্য ৰখা হয় অত্যাধিক